হেল্ল' অঁ কওক কোৱাচোন

অঁ অঁ অঁ

অঁ ঘৰতে মুগা সূতা আনি মুগা চুমনি আছে আমি মুগা নিজে পোহোঁ আৰু ধৰি লওক কাটো কাটি নিজে বওঁ নিজৰ কাৰণেও বওঁ আৰু বিক্ৰীও কৰোঁ হাঁ ৰিহা চাদৰ বওঁ ৰিহা বওঁ তছও কিছুমান আমি মেখেলা চাদৰ বওঁ তাৰপিছত আকৌ চেলেং চাদৰ বওঁ আকৌ যোৰা বওঁ সেনেকৈয়ে বোৱা হয় আৰু অঁ আজিকালি আজিকালি এইবিলাক মানে বজাৰত বহুত ডিমাণ্ড আছে নিজে বোৱা কাপোৰ কানিবিলাক বহুত চলিছে আজিকালি সেইবিলাকেই বিচাৰে মানুহে আজিকালি নুনি আমাৰ এইটো চাইডে চবেই পোহে আমি নিজেও পোহোঁ আৰু নুনিবোৰ পুহি আজিকালি ঘৰতে মেচিন আনি লৈছে মেচিন আনি মেচিনত সূতাবিলাক কাটি নিজে বোৱা হয় এৰী সূতাৰপৰা এৰী কাপোৰ জোৰা তাৰপৰা মতা মানুহে পিন্ধা এনেকৈ হেৰি এইটো কি এনেকৈ হাফ জেকেট এনেকৈ কোট সেনেকৈ আকৌ ইস্কাৰ্ফও বোৱা হয় এৰী সূতাৰে সেনেকৈয়ে বোৱা হয় আৰু কিবা সুধিবা অঁ ঠিক আছে হ'ব নহ'লে ৰাখোঁ এতিয়া